অঁ হেল্ল' পংকজ তোৰ মোক গাড়ীখন লাগিছিলে অঁ অঁ এই গোলাঘাটৰপৰা যাবগৈ লাগিব গোলাঘাট পুষ্পবন পোৱাই প্ৰায় ষাঠি সত্তৰ কিলোমান মিটাৰমান হ'ব দুদিনমানৰ কাৰণে লাগিব আকৌ তই গাড়ীখন দিব পাৰিবি নি

এই ভাড়াটো কিমান ল'বি এই অলপ কম ল'বি

ষাঠি সত্তৰ কিলোমিটাৰতে কিমান তেল পুৰিব আৰু আগতে মই নিওঁতে পোন্ধৰশ টকাত নিছিলোঁ এতিয়াও খুব বেছি দুহেজাৰ টকামান হ'ব আৰু

এতিয়া মানে মোক আকৌ হেৰি নহয় দুদিনৰ কাৰণে লাগিব নহয়

দুদিন হ'লে কিমান লও আৰু সেইটো তই কচোন

এই তাতকৈ অলপ কম ল'বি অঁ

চাৰে চাৰি হেজাৰমান ল'বি দুদিন থাকিমগৈ গৈ

মই শুক্ৰবাৰে শুক্ৰবাৰে যাম

পাৰিবি তাৰমানে অঁ অঁ অঁ তেতিয়াহ'লে শুকুৰবাৰে মই নিজে গৈ লৈ আহিমগৈ

হ'ব তই এইটো চিন্তা কৰিব নালাগে মই দুদিনৰ পিছতে আৰু মানে আনি গধূলি তোক চমজাই দিমগে গৈ পইচা পাতি চব দি দিম বাৰু বাকী বোকা নকৰোঁ

অঁ ঠিক আছে